কোভিড লকডাউনৰ সময়ত মোবাইল ফোনে শিশুসকলক পঢ়াত যথেষ্ট সহায় কৰিছে যিহেতু ভাল বেয়া দুয়োটা দিশ চ'ব ক্ষেত্ৰতে থাকে ইয়াতে মোবাইল ফোনটোৰ সুবিধা আৰু অসুবিধা দুয়োটাই থাকিব নিশ্চয়কৈ শিশুসকলে লকডাউনৰ সময়ত যিহেতু স্কুল কলেজ এইবোৰ বন্ধ হৈ আছিলে বা বন্ধ আছিলে তে তেনে ক্ষেত্ৰত অনলাইন ক্লাছ মোবাইলৰ মোবাইলৰ মাধ্যমেৰে অনলাইন ক্লাছ কৰি বিশেষকৈ পঢ়াখিনি মানে বজাই ৰাখিছিলে বা কন্টিউনিটি কৰিছিলে ঠিক তেনেকৈ কিছুমান ল'ৰা ছোৱালীয়ে ধৰক মোবাইল মোবাইল ফোনটো ব্যৱহাৰ কৰি ভাল মানে পঢ়া বিষয়ে চাৰ্ছ কৰে চলাই সেই পঢ়া বিষয়ে মানে জ্ঞান লয় ঠিক তেনেকৈ আন কিছুমান আছে কিছুমানে ধৰক গেম খেলে ইউটিউবত চিনেমা চাই ফেচবুকত ভিডিঅ' চাই সেইবোৰ এটা বেয়া দিশ আৰু মানে মোবাইল ফোনটো যিহেতু ভাল বেয়া দুয়োটাই আছে চাওক ভালটো কৰিলে ভাল বেয়াটো যিহেতু মানে পঢ়াৰ ক্ষেত্ৰত সেই বস্তুটো বিভিন্ন ধৰণৰ এতিয়ালৈ সহায় কৰিছে আৰু শিশুসকলৰ লকডাউনৰ টাইমত যিটো অনলাইন ক্লাছ কৰা বা অনলাইন হোমৱৰ্ক বা টিছাৰত কেনেকৈ কল কৰিছিলে ঘৰত থাকিয়ে গোটেইখিনি সুবিধা পাইছিলে সেইকাৰণে মই ভাবো কি এইটো শিশুসকলৰ পঢ়াত লকডাউনৰ টাইমত বহুতখিনি সহায় কৰিছে